যোৱাকালি ৰাতি মই পাঠশালাৰ পৰা টিহুলৈ মানে আহিব লগা হ'ল ৰাতি দহবজাত মই কেব এখন বুক কৰি আহিলোঁ ড্ৰাইভাৰজনে মোক একদম ধুনীয়াকৈ মানে ঘৰত থৈ গৈছে ত' মই তেওঁক সঁচাকৈ মানে ধন্যবাদ জনাইছোঁ আজিৰ দিনত সঁচাকৈ এনেকুৱাকৈ মানে ছোৱালী বাহিৰত ওলালে অলপমান প্ৰব্লেম হয় গতিকে মই সুৰক্ষিতভাৱে ঘৰ পাইছোঁ